এটা ভাল ফটো ল'বৰ বাবে আমাক প্ৰথমতে এটা ভাল কেমেৰাৰ প্ৰয়োজন আৰু ইয়াৰ সমান্তৰালভাৱে কেমেৰাৰ লগত থকা সঁজুলি যেনে লেন্স কেমেৰাৰ ইষ্টেণ্ড লাইট আদিও প্ৰয়োজন হ'ব আৰু ফটোশ্বুট কৰিবৰ বাবে আমাক এডোখৰ সুন্দৰ ঠাইৰ প্ৰয়োজন য'ত আমি ফটোশ্বুট কৰিব পাৰোঁ আৰু তাৰ বেকগ্ৰাউণ্ডটো সুন্দৰ হ'ব লাগিব যাৰ বাবে ফটোখন ভাল দেখিব আৰু মানুহজনৰ বাবে এটা ধুনীয়া প'ষ্টৰো প্ৰয়োজন হ'ব যোনটোৰ বাবে ফটোখন দেখিব ভাল হ'ব